অঁ হেল্ল' অঁ মই মোবাইল এটা আনিছিলোঁ যে অঁ মই এমাহৰ বিল দিলোঁ অঁ বাকী প্লেনৰ বিষয়ে আপোনাৰপৰা অকণমান জানিব বিচাৰিছিলোঁ অঁ অঁ অঁ আপুনি বুজাই দিবচোন অঁ আৰু মই নতুন মোবাইল এটাও লৈ ল'লোঁ অঁ ঠিক আছে হ'ব